মই ভ্ৰমণ কৰা পুথিভঁৰালৰ ভিতৰত লখিমপুৰ জিলাৰ পুথিভঁৰাল এক উল্লেখযোগ্য পুথিভঁৰাল আৰু ধেমাজি জিলাৰ জিলা পুথিভঁৰাল এই পুথিভঁৰালৰ পৰা বিভিন্ন ধৰণৰ গ্ৰন্থ আনি মই অধ্যয়ন কৰিছিলোঁ আৰু পুনৰ গ্ৰন্থসমূহ পুথিভঁৰালত থৈ আহিছিলোঁ হয় আমাৰ ঘৰত ব্যক্তিগত পুথিভঁৰাল আছে নাই বুলি ক'লে তেনেই ভুল হ'ব কাৰণ সৰুৰে পৰা বৰ্তমানলৈকে যিমানবোৰ কি অধ্যয়ন কৰিছোঁ সেই সকলোবোৰ সংযতনে যতনাই একো একোটা আলমাৰিত সযতনে ৰাখিছোঁ আৰু মই ভাবোঁ এইটোৱেই মোৰ ব্যক্তিগত পুথিভঁৰাল য'ত নেকি মই খুব যত্নেৰে গ্ৰন্থসমূহ ৰাখিছোঁ আৰু কাৰোবাৰক দিলেও পুনৰ ওভতাই আনি তাত ৰাখি থৈছোঁ হয় বহুতেটো মোৰ পৰা নিয়ে গ্ৰন্থসমূহ গ্ৰন্থমেলাসমূহলৈ যাওঁ গ্ৰন্থসমূহ লওঁ কিনো গ্ৰন্থসমূহ কিনি আনি অধ্যয়ন কৰোঁ অধ্যয়ন কৰাৰ পিছত সুন্দৰকৈ সযতনে গ্ৰন্থখন ৰাখি থওঁ একোটা স্থানত আৰু তেনেকৈ ৰাখোঁতে ৰাখোঁতে যথেষ্ট গ্ৰন্থ হৈ উঠিছে আৰু সেইখন সেই গ্ৰন্থখিনিকে মই য'ত ৰাখিছোঁ ধুনীয়াকৈ সংযতনে ৰাখিছোঁ সেই ঠাইখিনিক মই পুথিভঁৰাল নাম দিছোঁ মোৰ ব্যক্তিগত পুথিভঁৰাল নাম দিছোঁ হয় মোৰো এটা সপোন আছে ব্যক্তিগত সপোনৰ পুথিভঁৰাল মোৰো সপোন আছে পুথিভঁৰালটো খুব ধুনীয়াকৈ সজাম বিভিন্ন গ্ৰন্থ আনিম গ্ৰন্থমেলাসমূহলৈ যাম গ্ৰন্থ ক্ৰয় কৰিম গ্ৰন্থসমূহত সযতনে ৰাখিম আৰু যদি কোনোবাই বিচাৰে তেওঁলোকক দিম কিন্তু চুক্তি চুক্তি মতেহে দিম হয়তো একসপ্তাহত যদি অলপ ডাঙৰ হয় গ্ৰন্থখন তেওঁলোক হয়তো দুসপ্তাহ লগাব পাৰে তাৰ পিছত তেওঁলোকে মোক ওভতাব লাগিব তেওঁলোকৰ সম্পূৰ্ণ ঠিকনা মই ৰাখি থ'ম আৰু ময়ো মোৰ তেওঁলোকৰ ঠিকনা জানিহে গ্ৰন্থখন তেওঁলোকলৈ তেওঁলোকক দি পঠাম আৰু গ্ৰন্থখন নিৰ্দিষ্ট সময়ত তেওঁলোকৰ যদি ওভতাব নোৱাৰে তেওঁলোকৰ নম্বৰসমূহ মই ৰাখিম তেওঁলোকলৈ ফোন কৰিম ফোন যোগে তেওঁলোকক জনাম যে গ্ৰন্থখন ওভতাই দিয়াৰ টাই সময় হৈছে আৰু মোক ওভতাই লাগে হয় মোৰো এনেকৈ সপোন পুহি ৰাখিছোঁ আৰু আমাৰ অঞ্চলটোৰ ঠাই ঠাইখনত কেইবা কেইবাটাও উঠি অহা ল'ৰা ছোৱালী লগ হৈ আমি অকলেতো সম্ভৱ নহয় এটা পুথিভঁৰাল হ'বলৈ যথেষ্ট গ্ৰন্থৰ প্ৰয়োজন হ'ব অকলে কিনা সম্ভৱ নহয় সকলো লগ হৈ আমি এটা মোটা ধন সংগ্ৰহ কৰি সেই ধনেৰে আমি গ্ৰন্থ ক্ৰয় কৰি বিভিন্ন লোকক লোকলৈ গ্ৰন্থসমূহ পঢ়িবলৈ জ্ঞানৰ পোহৰ বিলাই দিম বুলি মনত এক সপোন এক পুহি ৰাখিছোঁ